মই যিদিনা দহি বাতিবলৈ দহি গুঠিবলৈ শিকিছিলোঁ সেই দিনটো মোৰ কাৰণে বহুত স্মৰণীয় কিয়নো সেই দিনটোত ইমান গৰম থকাৰ স্বত্তেও মই যে কামটোৰ প্ৰতি মোৰ হেঁপাহ সেই হেঁপাহ হৰ কাৰণে যে মই কামটো সম্পূৰ্ণ কৰি মানে সম্পূৰ্ণ শিকিব পাৰিছিলোঁ সেইটোৱে মোৰ মানে সম্পূৰ্ণ এটা দিনৰ এটা প্ৰজেক্টৰ স্মৰণীয় দিন বুলি মই ক'ম